আমাৰ গ্ৰাম্য সমাজত বহু ধৰণৰ নৃত্য জনপ্ৰিয় হয় যেনে বাগৰুম্বা কাৰণ আমাৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ বড়ো মানুহ অসমীয়া মানুহ আৰু লগতে আদিবাসী লোকসকল আছে ত' সেইবাবে বিহুৰ সময়ত বিহু বিহু নৃত্য ব'হাগ বিহুৰ সময়ত বিহু নিত্য আৰু বাগৰুম্বা বিহুৰ সময়ত খুব জনপ্ৰিয় হয় আৰু টুচু পূজাৰ সময়ত তেনে ধৰণৰ ঝুমুৰ নৃত্যবোৰ খুব জনপ্ৰিয় সেই নৃত্য নৃত্যবোৰ পৰিবেশন কৰিলে আমাৰ গ্ৰাম্য অঞ্চলৰ লোকসকল খুব আনন্দিত হয় চ' সেইটো কাৰণে এই বিহু উপলক্ষে বা বহাগ বিহু মাঘ বিহু কাতি বিহু এই উপলক্ষবোৰ অহাৰ সময়ত বা আহিবলে আমাৰ অন গ্ৰাম্য অঞ্চলৰ বা আমাৰ সমাজৰ লোকসকলে বহুত দিনৰ পৰা অপেক্ষা কৰি থাকে